হাঁহ কুকুৰাৰ কাৰণে বিভিন্ন ধৰণৰ গৃহ নিৰ্মাণ কৰা হয় গৰাঁল বিশেষকৈ গৰাঁলৰ ব্যৱস্থাটো হ'ল আপুনি যদি এটা গৰাঁল বনায় তাৰ কুকুৰা হাঁহ ৰাখিব পাৰে জোগা ভাল ওখ চফা ভাল সুবিধাজনক ঠাইত বনাবলগীয়া লাগে তেতিয়া মানে বেমাৰ আজাৰবোৰ ক কম হয় অকমান আহল বহল বনালে ভাল আপোনাৰ চোৱা চিতা কৰিবলৈ ভাল হয় যিহেতু এটা সাধাৰণতে আমাৰ গাঁও অঞ্চলত গৰাঁল বনালে বাঁহেৰেই বনোৱা হয় আমাৰ গাঁও অঞ্চলত প্ৰায় নিজৰ বাৰীতে বাঁহ পোৱা যায় সেইকাৰণে বাঁহে বনোৱা হয় বাঁহে তাক খুব কম খৰচতে ওলায় তাত যদি আপুনি গৰাঁল বনায় তেতিয়া হাঁহ আৰু কুকুৰা পৃথক পৃথককৈ বনাব লাগে তেতিয়া বেমাৰ আজাবোৰ ইটোৰ পৰৈ সিটো বিয়পি নাযায় পৃথককৈ থ'লে অলপ অসুবিধা হয় সেইবোৰ আপোনাৰ যেনে সেই গৰাঁলবোৰৰ এটা অসুবিধা আছে সেইবোৰ বাঁহৰ বনোৱা হয় কিন্তু থাকে তাক যদি ভালকৈ পানী চানি নপৰাকৈ থয় তেতিয়া সি ভাল ব্য়ৱস্থা থাকে যদি হেৰি হয় আকৌ পচি যায় সেইটো এটা তাৰ অসুবিধা হয় আকৌ বনাবলগীয়া হয় যদি ভাল জেগাত ভালকৈ বনায় তেতিয়া হাঁহ কুকুৰাবোৰ থ'বলৈ ভাল হয় অসুবিধা নহয় বেমাৰ আজাৰ কম হয় সিহঁতৰ বৃদ্ধি ভাল হয় সেই তেনেকৈ হ'লে আমাৰ উপাৰ্জনো ভাল হয় সেইকাৰণে হাঁহ কুকুৰা গৃহ নিৰ্মাণ কৰোঁতে চাই চিতি ল'ব লাগে কেনেকুৱা জেগাত কেনেকৈ বনাব লাগে অকণমান মুকলি সাকলি অলপ ৰ'দ পৰা অলপ ছাঁ পৰা জেগাত তেনেকৈ ধুনীয়াকৈ বনাব লাগে তেতিয়া তাৰ উৎপাদনটোও ভাল হয় তাৰ উৎপাদন ভাল মানে আমাৰ আমাৰ ইনকমটো ভাল তেনেকুৱা ধৰণৰ